মোৰ পৰিয়ালৰপৰা মোৰ বন্ধু বৰ্গৰ কোনোবাই যদি খেলৰ প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়া হ'লে আমাৰ ওচৰতে থকা খেলৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে তাতে তেখেতলোকে প্ৰশিক্ষণ ল'ব পাৰে তাৰে ভাল প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকৰদ্বাৰা উন্নত ধৰণৰ খেলৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় আমাৰ অঞ্চলতে বৰ ভাল খেলুৱৈসকল আছে তেখেতলোকে ভাল ক্ৰিকেট খেলে ভাল ফুটবল খেলে ভাল ভাল ভলীবল খেলে ভাল কাবাদী খেলে এই ভাল খেলুৱৈসকলক এই ওচৰতে থকা আমাৰ প্ৰশিক্ষণ কেন্দ্ৰটোৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ ফলতেই খেলসমুহ খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰিছে বুলি মই অনুমান কৰিছোঁ আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ ওচৰতে থকা কাৰণে আমাৰ গাৱঁৰ ওচৰ চুবুৰীয়া আমাৰ পঞ্চায়তৰ ওচৰ চুবুৰীয়া সকলোৱে আমাৰ কি কৈছে ইয়াতে যথেষ্ট সুবিধা লাভ কৰিছে প্ৰায় বিনামুলীয়াকৈ তেখেতলোকক প্ৰশিক্ষণ প্ৰদান কৰা হয় প্ৰশিক্ষণ কেন্দ্ৰৰপৰা এই প্ৰশিক্ষণ গ্ৰহণ কৰি তেখেতলোকে খেলসমূহত উন্নত প্ৰদৰ্শন লাভ কৰিছে প্ৰথম আমাৰ গাঁৱৰপৰা চালে আমি পঞ্চায়তৰ পঞ্চায়তৰ পঞ্চায়তত তেখেতলোকৰ কাৰণে প্ৰশিক্ষণ কেন্দ্ৰ আছে তাৰ পাছত তাৰ পাছতো আমাৰ জিলা পৰ্যায়ত প্ৰশিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ আছে এই প্ৰশিক্ষণ কেন্দ্ৰসমূহত বিভিন্ন ধৰণৰ খেলসমূহৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় বিভিন্ন ধৰণৰ প্ৰশিক্ষকৰ দ্বাৰা উন্নত ধৰণৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহত উন্নত ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় বিশেষজ্ঞ প্ৰশিক্ষক আছে তাত বিভিন্ন ধৰণৰ খেলসমূহ তেখেতলোকে প্ৰদৰ্শন কৰে সেই খেলসমূহৰ ভালদৰে শিকি প্ৰশিক্ষণ গ্ৰহণ কৰি আমাৰ অঞ্চলৰ মোৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ কোনোবাই গ্ৰহণ গ্ৰহণ কৰি উন্নত খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰিব পাবি আৰু আশা কৰিছোঁ এই তেখেতলোকে ভাল প্ৰদৰ্শন কৰিছে ভালদৰে খেলিছে মোৰ অঞ্চলৰপৰা ভাল ভাল খেলুৱৈ ওলাই গৈছে বৰ্তমান অসম চৰকাৰৰ খেল মহাৰণত অংশগ্ৰহণ কৰি ভাল পদক লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ অঞ্চলৰপৰা বহু কেইজন জিলা পৰ্যায়লৈ গৈছে আৰু তাৰে কেইজনমান আকৌ ৰাজ্যিক পৰ্যায়লৈ গৈ তেখেতলোকে বিভিন্ন ধৰণৰ খেলসমূহ খেলি খেলিছে আৰু ভাল প্ৰদৰ্শন কৰিছে আৰু ভৱিষ্যতেও ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰিছোঁ